হয় মই গায়কৰ লাইভ অনুস্থান মানে আপোনাৰ জুবিন জুবিনতো আছেই সেয়াটোতো চায়ে থাকো কিন্তু মই খুব ভাল লগা এটা অভিজ্ঞতা বুলি ক'বলে হ'লে মই দীপলিনা ডেকাৰ কথা ক'বলে যাম দীপলিনা ডেকা আমাৰ নগাঁৱতে যোৱাবছৰ আছিলে নগাঁৱতে তেওঁ অনুষ্ঠান কৰিছিলে আৰু ইমানেই ধুনীয়া মাত ইমানেই ধুনীয়া ক মানে কণ্ঠ মানে কি কম মানে আৰু হা মানে মানে শুনিলে শুনি থাকিবলে মন যাব যেন তাৰ পিছত মই কি কৰিছিলো মই একেবাৰে ফ্ৰন্টতে আছিলো মই মানে মোৰ হেৰিৰ লগত চিনাকী আছিলে আৰু কমিটিৰ লগত মোৰ চিনাকী আছিলে একেবাৰে ফ্ৰন্টতে বহি একেবাৰে ফ্ৰন্টৰ পৰা চাইছো আৰু তাইক মানে মই চাওঁতে চাওঁতে মই তেতিয়া ধৰক দচটামান বাজিছে মই ভাতেই খোৱা নাই মই চাৰে এঘাৰটামান বজাত ডেৰ ঘন্টামান তাইকেই চাইছো ইমান ধুনীয়া দেখিবলৈ নহয় ইমান ইমান মৰম লগা একে চুলিয়ে তুলিয়ে নাকে মুখে ইমান ধুনীয়া মানে সেইটো বহুত ধুনীয়া অভিজ্ঞতা এটা হৈ গ'ল মোৰ মানে এনেকুৱা এজনী গায়ক গায়িকাৰ প্ৰেমত মান পৰি যোৱাৰ নিচিনা হ'ল আৰু প্ৰথমবাৰ তেনেকুৱা এটা অভিজ্ঞতা পাইছো মই মই নিজেই গম নেপাওঁ যে মোৰ ভোকটো কলৈ গ'লগে তেতিয়া আৰু ইমান ধুনীয়া গীত পৰিৱেশন কৰে নহয় কি ধুনীয়া ভইছ চকুতো মুদিলেই একেবাৰে মানে অন্তৰত লাগি যায়গে মানে তাইৰ মাতটো ইমান ধুনীয়া আছিলে আৰু তেওঁৰ লাইভ অনুষ্ঠানবিলাকে মই শুনিবলে ভাল পাম সদায় আগ্ৰহী হৈ থাকিম কাৰণ কিয়নো সেই ইঞ্চিডেণ্টটো মই কেতিয়াও পাহৰিব নোৱাৰা আছিলে মোৰ সেই সময়খিনি মোৰ কাৰণে কাৰণ দীপলিনা ডেকাক তেওঁক মই পুৰা বাঁহডালত এনেকে মূৰটো থৈ পেলাই লৈ তাইলে যেতিয়া চাই চাই প্ৰগ্ৰেমটো তাই প্ৰগ্ৰেম কৰি আছিল তাৰ মাজে মাজে আকৌ মোলে চায় সেইটো তেতিয়া তেওঁ ইমান গুৰুত্ব দিয়া নাছিলে আৰু বুলো ভাগৰ লাগিছেগে চাগে মই তেনেকেই একেটা ইষ্টাইলতেই মানে মই বাঁহডালত এনেকে হাত দুখন দি হাতখনতে মূৰতো থৈ পেলাই মানে তেওঁলে চাই চাই মানে মই প্ৰগ্ৰেমটো অনুভৱ হেৰি উপভোগ কৰিলো আৰু অনুষ্ঠানটো আপোনাৰ মিনিমাম তেতিয়া ডেৰটামান এটা ডেৰ এটামান বাজিছে দেই এটামান বাজিছে তেতিয়া আৰু গান তেওঁ কিবা গান এটা গাই আছিলে গানটো শেষ হ'ল গানটো শেষ হোৱাৰ পাছত তেওঁ মোক ক'লে ইস্পিকাৰতে ক'লে মোক মাতিলে এইপিনে আহকচোন বুলি মই ইষ্টেজলে উঠি গ'লো উঠি যোৱাৰ পাছত তেওঁ কৈছে যে আপোনাৰ নামটো জানিব পাৰিম নেকি মই বোলো কিয় নোৱাৰিব একা তাৰপিছত মই নামটো মোৰ নামটো ক'লো কৈ কৈছে যে এওঁ মানে খুব মোৰ গভীৰভাৱে মোৰ প্ৰেমত পৰিছে যেন পাইছো দেই কাৰণ এওঁ মিনিমাম দুই আঢ়ৈ ঘন্টা একেটা ভাজতেই থাকি মোৰলে চাই চাই থিয় হৈ থিয় হৈ তেওঁ কব গমেই নাপায় যে তেওঁ থিয় হৈয়ে আছেনে বহিয়ে আছে আপোনাৰ নো ভৰিও বিষোৱা নাইনে হাতো বিষোৱা নাই নে একো হোৱা নাইনে মই তেতিয়া মোক এটা ইস্পিকাৰ দিলে মোক ইস্পিকাৰটো দিয়াৰ লগে লগে মোক কৈছে যে মই কৈছো যে আপোনাৰ কণ্ঠত আপোনাৰ ওপৰত মই ইমানেই মুগ্ধ হৈ গ'লো যে মই পৃথিৱীতে আছোনে মই সৰগতে আছো মই নিজেই গম পোৱা নাই তাছত বৰ ধুনীয়া লাজকুৰীয়া হাঁহি এটা মাৰিলে হাঁহি এটা মাৰিলে আৰু হেৰিয়াৰো অডিয়েঞ্চৰো পুৰা চিঞৰ মানে তেতিয়া হা তাৰপিছত আও তেওঁ কৈছে হেৰি কিন্তু পিছে এনেকে চালেতো মোক নহ'ব মোৰ ঘৰৰ লগত কথা পাতিব লাগিব তেতিয়াহে মোক ছোৱালী দিব আপোনালে যদি আপোনাক পচণ্ড কৰে ঘৰৰ মানুহে মোৰ লগত কথা পাতি লাভ নাই নহয় মই বোলো মই আপোনাৰ লগত কথা নাপাতো আপোনাক মই প্ৰশংসা কৰিছো আপুনি যিটো ডিজাৰ্ভ কৰে গতিকে মই আপোনাৰ কাৰণে আপোনাৰ ঘৰলৈ কিয় গোটেই পৃথিৱীখনলেকে যাব পাৰোঁ যাবলে সাজু কাৰণ আপুনি যেনেকুৱা আপোনাৰ কণ্ঠ যেনেকুৱা তেনেকুৱা আপোনাৰ ৰূপ ভগৱানে দিছে ও খুব ভাল লাগিল তাৰপিছত মোক কংগ্ৰেটছ দিছে কৈছে যাব ভালকে দেই এনেকে মানে এইটো এটা হাঁহিৰ খোৰাকৰ টাইপত মানে এটা প্ৰপ'জেল এটা নিচিনা হ'ল আৰু এনে ধেমেলীয়া প্ৰপ'জেল গতিকে মোক খুবেই মোৰ লাজো লাগিছিল দৰ্শকৰ আগত আৰু খুবেই ভাল লাগিছিল তাছত মোক এনেই ধৰক এজন ভাল বন্ধু হিচাপে মোক সাৱটি ধৰিলে এনেই সাৱট এটা মাৰিলে মোৰ মানে সেইখিনি সময়ত আপোনাৰ হাৰ্ট বিটটো নাথাকা নিচিনাই হৈ গৈছিল দীপলিনা ডেকাৰ নিচিনা ইমান ধুনীয়া সুন্দৰ গায় কণ্ঠৰ গায়িকা এজনীয়ে যেতিয়া মোক তেনেকে চুব ধৰিব গতিকে মোৰ কেনেকুৱা লাগিব আৰু গতিকে সেইটো খুব এটা সুন্দৰ অভি অভিজ্ঞতা হ'ল মোৰ সেইটোৰ কাৰণে আৰু আপোনাৰ গতিকে তেওঁৰ প্ৰগ্ৰেমবিলাকে মই শুনিবলৈ বিচাৰি থাকিম সদায় তেওঁ যা আমাৰ য'তে আহে আৰু মই ওচৰে পাজৰে নগাওঁ ডিষ্ট্রিক্টত য'তেই আহে মই তাতেই যাম কাৰণ তাত গ'লে মই তেওঁক লগ পাব পাৰিম আৰু কাৰণ লগ পালে তেওঁ মোক অভিয়াছলি তেওঁ মোক ভালকে ভালদৰে কথা পাতিব চিকি'ৰ্টিয়েও মোক বাধা নিদিব কাৰণ মই যিহেতু তেওঁৰ লগত ইমান ধুনীয়া এটা ইঞ্চিডেণ্ট হৈ গৈছে অলৰেদি গতিকে তেওঁ হয়তো সেইটো নাপাহৰে কেতিয়াও আৰু অলৰেডি এতিয়াতো ধৰক এবছৰ হৈছে আৰু নেক্সট যদি তেওঁ কিবা অনুষ্ঠানত কিবা ধৰক এই জেনেৰেলি যদি নগাঁৱলে আহে গতিকে মই তেওঁকেই বিচাৰিম তেওঁৰ প্ৰগ্ৰেমেই চাবলে যাম আৰু কাৰণটো সেইটোৱেই এইটো কাৰণতে মই যাম যে তেওঁৰ প্ৰতি এনেকুৱা এটা মোৰ ভাললগা কিবা এটা আহি গ'ল হয় মনত মানে তেওঁ আহিলে মই নোযোৱাকে থাকিব নোৱাৰো তেওঁৰ প্ৰগ্ৰেম চাবলে যাবলে আৰু তেওঁৰ প্ৰগ্ৰেম চাবলে গ'লেও মই তেওঁক মাত এষাৰ দি মই হেণ্ড ছেক এটা দি হ'লেও মই আহিম তাৰমানে গতিকে এইখিনি অভিজ্ঞতাই মোৰ দীপলিনা ডেকাৰ লগত ঘটি গৈছিলে আও গতিকে দীপলিনা ডেকা সদায় ভালে থাকক সুস্থ থাকক মই তাকেই কামনা কৰিছো আৰু আগন্তুক দিনত ভাল ভাল গা গান দি পেলাই আমাক অসমবাসী ৰাইজক মনোৰঞ্জন দি যাওক আৰু লগতে ময়ো যাতে তেওঁক নগাঁৱলে আহিলে আকৌ লগ কৰি পেলাই তেওঁৰ লগত যাতে দুআষাৰ ধুনীয়াকে কথা পাতি মোৰ সেইকণ সৌভাগ্য হয় সেইকণ মই যাতে মই আমোদ ল'ব পাৰো তেওঁৰ লগত কথা পাতি গতিকে সেইটোৱে আৰু মোৰ অভিজ্ঞতা আৰু সেইটো কাৰণে তেওঁকে মই নেক্সট আকৌ প্ৰগ্ৰেম চাবলে যোৱাটো লাইভ অনুষ্ঠানত তেওঁৰ দীপলিনা ডেকাৰে মই প্ৰগ্ৰেম চাবলে যোৱাটো বিচাৰিছো